আমাৰ জা এজনী আছে জাজনীয়ে ব্যৱসায় কৰে ব্যৱসায় কৰে মানে তেল পাউদাৰ সেনেকুৱাবোৰ ব্যৱসায় কৰে মানে ব্যৱসায় কৰে সেনেকৈ কোৱা যোৱা শুনো মানে বস্তু বিক্ৰী কৰিছে কৰিছে আমিও লওঁ মানে বস্তু বাও তাৰপৰা বস্তু লওঁ আমি আমি আমি তাৰপৰা আকৌ সেনেকৈ বাইদেউগৰাকী আৰু হেৰি কাপোৰৰো দোকান দোকান আছে কাপোৰৰ দোকানত কাপোৰ দি কাপোৰ কাপোৰ আমি লওঁ কাপোৰ বিক্ৰী কৰে বাৰু কাপোৰ সেনেকৈ তাৰপৰা ব্ৰইলাৰো আছে ব্ৰইলাৰো ব্ৰইলাৰো হেৰি কৰে পুহিছে ব্ৰইলাৰ পুহিছে ব্ৰইলাৰ দানা আনি থাকে অনা অনা দেখোঁ আনি থাকে বাইদেৱে দানা দি থাকে পোৱালিও দাম ব্ৰইলাৰবিলাকক তাৰপৰা কাপোৰকানি কাপোৰকানিও সেনেকৈ ওলাই যায় বাইদেৱে বিক্ৰী কৰি থৈ আহে বজাৰে বজাৰে যায় বজাৰে বজাৰে ঘূৰে বজাৰ অমুকত আছে এনেকৈ কয় বজাৰত যায় কাপোৰ বিক্ৰী কাপোৰ বিক্ৰী কৰেগৈ তাৰপৰা সৰুসুৰা বস্তু তেল পাউদাৰ পাউদাৰ চব সেইবোৰ উজ্বলা চব পোৱা যায় যায় চাবোন চেম্পু চব পোৱা যায় এনেকৈ বাইদেৱে বিক্ৰী কৰেগৈ বিক্ৰী কৰি পইচা বিক্ৰী কৰে আমিও কেতিয়াবা লওঁ সেনেকৈ বজাৰে বজাৰে বাইদেৱে ঘূৰেগৈ ঘূৰেগৈ গাঁৱতো গাঁৱতো ঘূৰে ঘূৰে গাঁৱতো ঘূৰে তাৰপৰা ব্ৰইলাৰ ব্ৰইলাৰ আনে সৰহ সৰহকৈ আনি পিনি মাংস কাটি মাংসও বিক্ৰী কৰে ৰাস্তাতে তাৰপৰা মাংস বিক্ৰী কৰে আকৌ দানাও অনা দেখোঁ দানা দি দানা দিয়ে দানা দিয়ে তেনেকৈ বিক্ৰী কৰা দেখোঁ আকৌ কাপোৰৰো আছে কাপোৰ বিক্ৰী কৰি ওলাই যায় ঘৰে ঘৰে যায়গৈ ঘৰে ঘৰে যায় বস্তু বজাৰ নহ'লে বজাৰলৈয়ো যায় বজাৰৰপৰা বজাৰ বজাৰত বিক্ৰী কৰেগৈ সপ্তাহ সপ্তাহলৈ ওলায় যায় বাইদেউ তেনেকুৱা দোকানো আছে তাৰপৰা আকৌ এনেকৈ হাট ব্ৰইলাৰ ব্ৰইলাৰ ব্ৰইলাৰ পোহে সেনেকৈ বৰ হেৰি আনে পোৱালি সৰুতে সৰুতে সৰুতে সৰুতে পোৱালি আনে মাংস কাটি পিনি বিক্ৰী কৰে দুই কেজি তিনি কেজি তেনেকৈ পইচা পায় তেনেকৈ বিক্ৰী কৰে তাৰপৰা কাপোৰো কাপোৰো আনি থৈছে কাপোৰ ঠাণ্ডা দিনত এতিয়া ঠাণ্ডা কাপোৰ আনি থৈছে থৈছে গৰমতো গৰম গৰমৰ হেৰি হেৰিবোৰ কাপোৰ ঠাণ্ডাতো তাৰপৰা বাইদেউগৰাকীয়ে বজাৰ দিয়েগে বজাৰত তাৰপৰা বজাৰ দিয়ে বজাৰত বজাৰ দিয়ে বজাৰত বিক্ৰী কৰেগৈ বস্তু বিক্ৰী কৰি পিনি বিক্ৰী কৰে বজাৰত দিনটোৰ কাৰণে ওলাই যায় খাই বৈ খাই বৈ বজাৰ কৰে বস্তু আনেগৈ আনি আকৌ সেনেকৈ বিক্ৰী কৰে কৰে ঘৰে ঘৰে ঘৰে ঘৰত ইঘৰত সোমায় সিঘৰত সোমায় বস্তু ল'বি নি ল'বি নি সেনেকৈ তেল পাউদাৰ ক্ৰীম চব আনে আনি বেগত লৈ যায় লৈ গৈ বিক্ৰী কৰেগৈ বিক্ৰী কৰি বাইদেউ ঘৰলৈ আহে ঘৰলৈ আহি আকৌ বস্তুখিনি থৈ আকৌ আদায় হ'লে মানে আকৌ যায় আকৌ সেনেকৈ বাইদেউগৰাকী বস্তু বিক্ৰী কৰিয়ে সেনেকৈ তেনেকৈয়ে চলিছে নহ'লে ব্ৰইলাৰ আনিব ব্ৰইলাৰ কাটিব কাটি ব্ৰইলাৰ কাটে ব্ৰইলাৰ বিক্ৰী কৰে বিক্ৰী কৰি ব্ৰইলাৰ মাংস টো মাংস থাকে এনেকৈ পোৱালি আনি লৈ আনি লৈ ঘৰতে এনেকৈ দানা পানী দিয়ে দানা পানী দি বিক্ৰী কৰে বা বিক্ৰী কৰেগৈ বজাৰলৈ বজাৰলৈ লৈ যায় মানুহজনে মানুহজনে বজাৰত লৈ গৈ তেনেকৈ বিক্ৰী কৰে বিক্ৰী কৰি পিনি সেনেকৈ লাভৱান হৈ আছে এতিয়া বাইদেউগৰাকী